মই মোৰ জন্তুটোৰ নিজেই যত্ন লওঁ আৰু জন্তুটোৰ অ অতি মৰম লগা লোকে যিমান তাক মৰমেৰে ৰখাতকৈ নিজে মৰমেৰে ৰখাটো বেছি ভাল আৰু জীৱ জন্তুৰ প্ৰতি মৰম থকাটো হ'ল অ অনেক ভাল কাৰণ বেছি ভাগ জন্তুৱে আপো মানুহৰ নিচিনা থাকে মৰম বুজি পায় চেনেহ বুজি পায় জন্তুটো আৰু অতি মৰম লগা দেখিবলৈ আৰু মই মোৰ জন্তুটো মোৰ লগত নিজে মই য'ত শুওঁ তাকো শুৱাওঁ আৰু যি খাওঁ একেলগেই খাওঁ দুইটাই তাক বেছি ভাগ মই ভাল বস্তুয়েই খোৱাওঁ কাৰণ বাহিৰৰ বস্তু বেছি নোখোৱাওঁ কাৰণ সোনকালে বেমাৰত পৰি গ'লেও বহুতো বিপদজনক হ'ব পাৰে আৰু মই তাক চাফা কৰি ৰাখোঁ মই দুদিনৰ মূৰে মূৰে তাক গাটো ধোৱাওঁ ছেম্পু দিওঁ আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুৰ যেনেকে ধৰক ঔষধ পাতি থাকে মই তাক খোৱাওঁ আৰু গা ধোৱাওঁতেনে সি অতি ফূৰ্তি মৰম লগা কৈ গা ধুই খেলিয়ে পানীৰ লগত খেলি

জন্তুটোৰ দুদিনৰ মূৰে মূৰে তাক গা ধোৱাই চফা কৰি ৰাখোঁ আৰু বিভিন্ন ধৰণৰ ঔষধ পাতি চাফ ঔষধ পাতি খুৱাই তাক সুস্থ কৰি ৰাখোঁ যাতে সি সুস্থ হৈ থাকে আৰু মোৰ লগত খেলি থাকে আৰু ঘৰখনৰও চাৰিওফালে সি চুৰি বা কোনবা দকাইটি মানুহ অহাৰ আহিলে সি যাতে চিঞৰি আমাক জনাব পাৰে যাতে আমি জানোঁ যে সি চিঞৰিলে কোনোবা আহিছে বা বেলেগ ধৰ আমাৰ ৰাতি আমি শুওঁতেনেও সি ভালকৈ পহৰাও দিয়ে আৰু তাৰ কাৰণে মই ৰাতি ভাল দৰে শুবও পাৰোঁ আৰু তাৰ লগতে একেলগে শুওঁ